ফলে আমাৰ স্বাস্থ্যৰ কিমান উপকাৰিতা সাধন কৰে এই বিষয়ে সকলোৱে জ্ঞাত বহু মাতৃয়ে বজাৰত পেকেট উপলব্ধ খাদ্য নিজৰ সন্তানক খাবলৈ দিয়ে গাখীৰৰ লগত পৰিৱেশন কৰা এই খাদ্যবোৰ সকলোৱে স্বাস্থ্যকৰ বুলি বিবেচনা কৰে কিন্তু বাস্তৱত এই পেকেটৰ খাদ্যবোৰত চেনি পৰিমাণ যথেষ্ট বেছি থাকে আৰু ই স্বাস্থ্যকৰ হোৱাতকৈ অস্বাস্থ্যকৰ বেছি হয় ৰ' পেকেজিং কৰা জুইচ বা বাটাৰ মিল্ক পেকেটত ভৰুৱা পৰিৱৰ্তে সতেজভাৱে উলিওৱা বা ঘৰতে প্ৰস্তুত কৰিলেহে উপকাৰী বজাৰত উপলব্ধ পেকেজ জুইচ যিমান প্ৰচাৰ নহওক কিয় ই আমাৰ কাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে উপকাৰী নহয় এইবোৰত প্ৰচুৰ পৰিমাণে ৰাসায়নিক পদাৰ্থ আৰু চেনি থাকে যিবোৰে আমাৰ বাবে কোনো একেবাৰে উপকাৰী নহয় আজিকালি বজাৰত সকলো ধৰণৰ প্ৰ'বায়'টিক বিক্ৰী কৰা হৈছে এইবোৰ পেটৰ স্বাস্থ্যৰ বাবে ভাল বুলি বিক্ৰী কৰা হয় একে নামৰ বহু সোৱাদৰ আৰ্টিফিচিয়েল দৈ বা য়ৌগাৰ্ট আমাৰ মাজত অতিতকৈ পচন্দ কৰা এইবিধ খাদ্য কিন্তু সত্যটো হ'ল প্ৰ'বায়'টিক সেৱনৰ আটাইতকৈ উত্তম উপায় হ'ল মানে ঘৰতে বনোৱা ফ্র'জেন দৈ বজাৰত উপলব্ধ প্ৰ'বায়'টিক উপকাৰী নহয় ইয়াৰ পৰা আমাৰ আমা আমি আঁতৰি থকাটোৱে ভাল সকলো ধৰণৰ চচ আৰু মেয়'নীছ আমাৰ মাজত বা শিশুৰ মাজত স্বাস্থ্যকৰ বুলি বজাৰত বিক্ৰী কৰা হয় বহু বিজ্ঞাপনত আনকি কোৱাও হয় যে তাৰ এটা সৰু অংশ যদি আমি আমি ৰুটি বা ব্ৰেদত যোগ কৰি আমাৰ শিশুক বা শিশুক স্বাস্থ্যৰ খাদ্য হিচাপে খোৱাওঁ খুৱাব পাৰোঁ কিন্তু এনে কৰাটো আমাৰ শিশুৰ স্বাস্থ্যৰ পক্ষে একেবাৰে উক উপকাৰী নহয় সেয়ে আমি আমাৰ শিশু বা আমি নিজে ইয়াৰ পৰা আঁতৰি থাকিব লাগে আৰু ইয়াৰ সলনি আমি ঘৰত বনোৱা ঘৰত উৎপাদন কৰা ফল মূল বা খাদ্য উপকাৰী বুলি ভাবোঁ কাৰণ আমি আমি নিজৰ বাৰীত উৎপাদন কৰা যি খাদ্য হওক বা ফল মূল হওক আমি সেইবোৰত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰোঁ আৰু যিটো আমাৰ শৰীৰৰ কাৰণে পুষ্টিকৰ হয় আহাৰ যিহেতু আমাৰ জীৱনতকৈ প্ৰয়োজনীয় বস্তু হয় সেইকাৰণে আদিম যুগৰে পৰা মানুহে য'তেই খাদ্য উৎপাদন কৰিব পাৰে পৰা যায় তাতে বাস কৰি লয় এই সকলো মানুহে খাদ্য উৎপাদন কৰিবৰ কাৰণে নিতৌ নিতৌ নতুন কৌশল উদ্ভাৱন কৰি আহি আছে আমাৰ দৈনিক খাদ্যত আমি যিবোৰ আমাৰ প্ৰয়োজনীয় হয় চাউল হওক আটা হওক ময়দা হওক আদিৰ পৰা আৰম্ভ কৰি এইবোৰ মাছ মাংস এইবোৰ আমাক দৰকাৰ কিন্তু বজাৰৰ দিনে বাঢ়ি অহা দামৰ প্ৰতি আমি লক্ষ্য কৰি আমি এইবোৰ নিজৰ ঘৰতে যদি আমি নিজৰ বাৰীতে যদি আমি উদ্ভাৱন উৎ উৎপাদন কৰিব পাৰোঁ তেনেহ'লে আমাৰ কাৰণে সেইটো বহুত ভাল হয়